মই ভ্ৰমণ কৰা বৰ্তমানলৈকে প্ৰিয় স্থানসমূহ হৈছে যিহেতু মই অসমৰ বাসিন্দা অসমৰ ভিতৰৰ বিভিন্ন স্থান বিভিন্ন জিলা যেনেদৰে বিশেষভাৱে শোণিতপুৰ অৰ্থাৎ তেজপুৰ আৰু শিৱসাগৰ মোৰ খুব প্ৰিয় কাৰণ এই দুইখন জেগাত আমাৰ অসমৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান বা জেগা আছে চাবলগীয়া বিভিন্ন জেগা আছে তাৰ ভিতৰত তেজপুৰ বা শোণিতপুৰত থকা বিভিন্ন জেগাসমূহ হৈছে মহাভৈৰৱ মন্দিৰ চিত্ৰলেখা উদ্যান অগ্নিগড় বামুণী পাহাৰ কলীয়া ভোমোৰা দলং আদি এই বিভিন্ন জেগাসমূহ আমাৰ অসমৰ প্ৰাচীন বিভিন্ন কথাৰ লগত জড়িত যিহেতু তেজপুৰক বাণৰ নগৰ বুলি কোৱা হয় বাণ ৰজাৰ নগৰ আছিলে এসময়ত বুলি কোৱা হয় য'ত হৰিহৰৰ যুদ্ধ হৈছিল ঊষা অনিৰুদ্ধৰ বিবাহ হৈছিল এনেকুৱা বিভিন্ন ধৰণৰ কথাৰ লগত আমাৰ তেজপুৰখন জড়িত এইকাৰণে সেই এই বিভিন্ন বাণ ৰজাৰ বা ঊষা অনিৰুদ্ধৰ লগত জড়িত বিভিন্ন ধৰণৰ আৰু কীৰ্তিচিহ্ন তেজপুৰখনত পোৱা যায় যিহেতু অগ্নিগড় অগ্নিগড়ত ঊষাক এসময়ত বাণ ৰজাই ৰাখিছিল বুলি কোৱা হয় ঠিক তেনেদৰে চিত্ৰলেখা উদ্যান ঊষাৰ বান্ধৱী চিত্ৰলেখাৰ লগত জড়িত বিভিন্ন ধৰণৰ আৰু কীৰ্তিস্তম্ভ আছে এইদৰে বিভিন্ন ধৰণৰ জেগা তেজপুৰখন চাবলগীয়া বহুতকেইটা জেগা আছে তাৰ উপৰিও তেজপুৰ আৰু নগাঁও সংযোগী যোনখন কলীয়াভোমোৰা দলং আছে সেইখনো বিবি বিশেষভাৱে চাবলগীয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে এতিয়া বৰ্তমান সেইখন দলঙৰ কাষতে আৰু এখন দলং নিৰ্মাণ কৰা হৈছে যদিও এই কলীয়াভোমোৰা দলংখন আমাৰ অসমৰ এখন বিশেষ উল্লেখযোগ্য দলং ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তাৰ উপৰি শিৱসাগৰ জিলাখন আমাৰ আহোমসকলৰ লগত জড়িত বিভিন্ন ধৰণৰ কীৰ্তিস্তম্ভ বা জেগা আছে যিহেতু অসমত আহোমসকলে ছশ বছৰ ৰাজত্ব কৰিছিল আৰু এই আহোমসকলে সেই সময়ত চৰাইদেউত ৰাজধানী পাতি যেতিয়া আছিলে সেই সময়ত শিৱসাগৰ বা চৰাইদেউৰ আশে পাশে বিভিন্ন ধৰণৰ এনেকুৱা অট্টালিকা বা ঘৰ বা বিভিন্ন ধৰণৰ পুখুৰী সজাইছিল তাৰ ভিতৰত ধৰক ৰংঘৰ কাৰেংঘৰ জয়সাগৰ পুখুৰী শিৱদৌল আদি বিভিন্ন ধৰণৰ জেগা বা মন্দিৰ হওক বা ঘৰ নিৰ্মাণ কৰিছিল এইবিলাক জেগাক খুব চাবলগীয়া অৰ্থাৎ কাৰণ সেই সময়ত ৰজা মহাৰজাৰ দিনত এতিয়াৰ নিচিনা খুব টেক্নলজিকেলি আগবঢ়া নাছিল সেইসময়তে তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ খুব কাৰুকাৰ্য মানে লগাই ঘৰ নিৰ্মাণ কৰিছিলে কাৰেংঘৰ ৰংঘৰ তলাতল ঘৰ এইবিলাকৰ লগতে জয়সাগৰ পুখুৰী আকৌ শিৱদৌল আদি নিৰ্মাণ কৰিছিল এইবিলাক জেগা খুব সুন্দৰ চাবলগীয়া জেগা তাৰোপৰি অসমৰ বাহিৰত বুলি ক'বলৈ গ'লে বৰ্তমানলৈকে ভ্ৰমণ কৰা মোৰ প্ৰিয় জেগা হৈছে ছিকিম যিহেতু এখন পাহাৰীয়া জেগা ছিকিমখন আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চলত পৰে আমাৰ অসমৰ ওচৰতে যিহেতু আগতে উত্তৰ পূবক সাতভনী বুলি কোৱা হৈছিলে সাতভনীৰ ৰাজ্য এতিয়া ছিকিমখন লগতে অন্তৰ্ভুক্ত কৰা হৈছে ছিকিমখন এখন খুব সুন্দৰ জেগা খুব পৰিষ্কাৰ জেগা তাৰ বিশেষ বেছিভাগ লোক গোৰ্খা জনজাতী অৰ্থাৎ নেপালী নেপালী সম্প্ৰদায়ৰ লোক এই ছিকিমত পোৱা যায় ছিকি ছিকিমখনতো চাবলগীয়া জেগা খুব ধু ধুনীয়া ধুনীয়া জেগা আছে যিহেতু ছিকিমখন খুব সুন্দৰ আৰু খুব চাফ চিকুণ খুব পৰিষ্কাৰ জেগা পাহাৰীয়া অঞ্চল তাৰ জলবায়ু খুব ভাল ঠাণ্ডা হাই হুলস্থুল কম আৰু খুব পৰিপাতি যেনেদৰে তাত চাবলগীয়া আছে জেগা নাথুলা পাছ আছে বিভিন্ন ধৰণৰ পাহাৰ আছে জলপ্ৰপাতসমূহ আছে বৰফ পৰে তাত তো এনেকুৱাসমূহ জেগালৈ গৈ মনত খুব ভাল লাগে এইদৰে বিভিন্ন ধৰণৰ জেগা আছে অসমৰ ভিতৰত নাম ল'বলগীয়া জেগা তেজপুৰ আৰু শিৱসাগৰ মোৰ প্ৰিয় তাৰ উপৰি বাহিৰত বুলি ক'বলৈ গ'লে বৰ্তমানলৈকে মোৰ ছিকিম এখন খুব প্ৰিয় ঠাই কাৰণ ইয়াৰ জলবায়ু খুব ভাল তাত থাকিবলৈ ভাল লাগে তাত খাদ্য সম্ভাৰো বিভিন্ন ধৰণৰ পোৱা যায় তো এইবিলাকো থাকি বা খাই ভাল লাগে